গুড আফটাৰনুন মেম হয় মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে কৈছোঁ মই শৰ্মিষ্ঠা গৌতম পৰিৱেশ বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰী মানে বিশ্ববিদ্যালয়ৰ হয় হয় হয় মই গৈছিলোঁ মেম কিন্তু আপোনাক মানে সেইদিনাখন লগ পোৱা নাই আপুনি চাগে ব্যস্ত আছিল ক'ৰবাত অঁ সেইকাৰণে আপোনাক লগ নাপালোঁ এটা বিশেষ কাৰণত আমি গৈছিলোঁ মানে আপোনালোকৰ বিদ্যালয়ত হয় আমি মানে পৰিৱেশ প্ৰদূষণ সজাগতা এটা অনুষ্ঠান পাতিছোঁ গোটেই বিদ্যালয় আমাৰ অঞ্চলত যিমানবোৰ বিদ্যালয় আছে সকলোতে গৈ গৈ মানে আমি এটা সচেতনৰ অভিযান কৰিম বুলি ভাবিছোঁ হয় হয় তেনেকৈ এতিয়া দিন বাৰ বাৰু ঠিক কৰা নাই আপোনালোকে যদি যি যেনেকৈ মানে মিলে আপোনালোকৰ সুবিধা মতে কেইটামান যদি আপোনালোকে তাৰিখ ঠিক কৰি দিয়ে আমাক ভাল হ'ব আমাৰ বাবে আমি কিছুমান প্ৰতিযোগিতা পাতিম বুলি ভাবিছোঁ মানে পৰিৱেশৰ ওপৰত মানে ভিত্তি কৰি যেনে ধৰক আৰ্ট কম্পিটিশ্যন ডিবেট কম্পিটিশ্যন বা কুইজ কম্পিটিশ্যন তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ পাতিম বুলি ভাবিছোঁ আপোনালোকৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব পাৰিব আপোনালোকৰ এটা শ্ৰেণীত অঁ কিমানমানকৈ আছে বাৰু নো ছাত্ৰ ছাত্ৰী অঁ আমি ভাবিছিলোঁ নাইন টেনৰ ষ্টুডেণ্টখিনিক কৰিম বুলি অঁ ভালেখিনি ষ্টুডেণ্ট আছে হয় হয় গোটেইখিনিয়ে যদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আমাৰ বাবে ভালেই হ'ব বাৰু অঁ মেম আমি মানে ভাবিছিলোঁ পাঁচ জুনৰ দিনাখন যিহেতু সেইদিনা বিশ্ব পৰিৱেশ দিৱস সেইদিনাখন যদি পাতোঁ আমাৰ অনুষ্ঠানটো তেতিয়াহ'লে ভাল হ'ব বুলি ভাবিছোঁ অঁ অঁ হয় হয় হয় হয় হয় আপোনালোকৰ শিক্ষকসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব আমাৰ লগত সহায় সহযোগিতা কৰিব পাৰে যদি আমাৰ কাৰণে ভাল হ'ব অঁ অঁ হয় হয় শিক্ষক কিছুমানজনমান আছে আপোনালোকৰ অঁ অঁ হয় হয় হয় অঁ অঁ গোটেইবোৰে যদি সেইদিনাখন আহে ভাল লাগিব বাৰু আমাৰ পেৰেণ্টছো আপোনালোকে যদি বিচাৰে মাতিব পাৰে ভালেই হ'ব তেতিয়াহ'লে আৰু আপোনালোকেও আমাক মানে দিব পাৰে চাজেছন যে আমি কি কৰিব পাৰোঁ আৰু বেলেগ কিবা কম্পিটিশ্যন আপোনালোকে যদি পৰামৰ্শ দিয়ে কেনেকৈ কি কৰিব পাৰোঁ গছ হয় হয় গছ ৰোপণো কৰিব পাৰি আমি ৰাতিপুৱা ৰুব পাৰিম ন অঁ অঁ হয় হয় অ অঁ হয় হয় তেনেকৈ আমি এইবোৰ কম্পিটিশ্যনে কৰিম আৰু গোটেইখিনি আপুনি শিক্ষাৰ্থীসকলক জনাই থৈ দিব আগতে তেওঁলোক যাতে প্ৰস্তুত হৈ আহে ঘৰৰপৰাই আৰু যি যি বস্তু লাগে আমি বাৰু চব লৈ যাম

ড্ৰইং কম্পিটিশ্যন বা যি যি কম্পিটিশ্যন পাতোঁ আমি যি যি বস্তু লাগে আমি লৈয়েই যাম বাৰু গোটেইখিনি অঁ অঁ অঁ আমি কৰিম অঁ অঁ অঁ আমিয়ে লৈ যাম চব আমি ভাবিছোঁ আমি দহগৰাকীমান যাম ইউনিভাৰ্চিটিৰপৰা আমাৰ হেড অৱ দ্য ডিপাৰ্টমেণ্টটো যাব আমাৰ লগত অঁ অঁ ঠিক আছে বাৰু মেম অঁ অঁ তাৰ আগতে আপোনাক খবৰ দিম বাৰু যোৱাৰ আগতে হয় হয় ঠিক আছে বাৰু মেম থেংক ইউ থেংক ইউ মেম